মই পুখুৰীত সাঁতুৰিছোঁ নদীত সাঁতুৰিছোঁ বানপানীত সাঁতুৰিছোঁ তাৰপাও এবাৰ উতি গৈছিলোঁ দাদা এজনে বচালে মই গান গাই ভাল পাওঁ সৰুতে গান গাইছিলোঁ আৰু ভাইটী ভণ্টিহঁতৰ লগতো সাঁতুৰিব গৈছিলোঁ ভাল লাগে পানী খাইছিলোঁ হাতত দডখৰ পৰি গৈছিলোঁ এবাৰ নাও পা পৰিলোঁ এবাৰ নাও পা পৰিলোঁ তাৰপিছত আৰু সাঁতুৰিব গৈছিলোঁ নাও পা পৰিলোঁ তাপা আৰু এবাৰ গান গাইছিলোঁ গান গাই ভাল লাগিলে তাতো চবেই হাত চাপৰি বজাইছিলে গানত এদিন নদীত গৈছিলোঁ মাছ মাৰিবলৈ তাতো সাঁতুৰিছিলোঁ ভাল লাগিছিলে তেনে আমাৰ ঘৰৰ ওচৰত নদী এটা আছিলে সেই নদীটোত সাঁতুৰিছিলোঁ আকৌ মাছ মাৰিছিলোঁ ভাল লাগিলে আৰু বন্ধু বান্ধুৱীসকল লগত সাঁতুৰি যাওঁতেনো ভালেই লাগিলে প্ৰথম সাঁতুৰিব গৈছিলোঁ মোক ভয় ভয় লাগিছিলে ছেকেণ্ডৰ সাঁতুৰিব গৈছিলোঁ ভালেই লাগিলে কলমাৰ কলডাং বনাইও সাঁতুৰিছিলোঁ আমাৰ ঘৰ ওচৰত ফিছাৰী এটা আছে ফিছাৰীটো সাচি সাঁতুৰিছিলোঁ